মই মোৰ এডিটিংখিনি এটা নিৰ্দিষ্ট নিয়ম অনুৱৰ্তীতাৰ মাজেৰে এডিটিং কৰোঁ কাৰণ কোনো এটা বস্তু যেতিয়া মই ভিডিঅ' বনাওঁ সেই ভিডিঅ'টো বনালে ভিডিঅ' বনোৱাটোৱে আচলতে মেইন কথা নহয় ভিডিঅ' বনালে সেইটো ভালদৰে এডিটিং কৰাটো এটা তাৰ বিশেষ অংশ বুলি ক'ব লাগিব কাৰণ আমি যদি ভালদৰে এডিটিং নকৰোঁ বা ভালদৰে লেখাখিনি নিলিখোঁ তেতিয়া কি হ'ব আমাৰ সেই ভিডিঅ'টোৰ ওপৰত বেয়া এট্ৰেকশ্যন আহি যাব পাৰে কাৰণ আজিকালি সমাজত মানুহে প্ৰায় বেয়াটোহে খুঁচৰি ফুৰে মানুহৰ ভালটো কেতিয়াও নেদে নেদেখে কিন্তু বেয়াটো পটককৈ দেখি পায় আৰু সেইকাৰণে এই এডিটিঙৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ এডিটিংটো আমি যিমান পাৰোঁ সিমান সেই সেই সময়খিনি যেতিয়া আমি বেলেগ কাম ল'ব নালাগে অকল এডিটিঙৰ সময়ত সেই এডিটিঙৰ কামটোতে ফ'কাছ দিব লাগে কাৰণ অলপ যদি অলপমান কিবা ভুলৰ কাৰণে আমাৰ গোটেই ভিডিঅ'টোৱে ভুল হৈ যাব পাৰে বা ভিডিঅ'টোকে মানুহে আঙুলিয়াব পাৰে সেইকাৰণে মই যিমান পাৰোঁ এডিটিঙৰ সময়ত মই অকল সেই এডিটিঙৰ কামতে মনোযোগ দিওঁ